অ' কোৱাচোন অ' অ' দৰ্খাস্ত দিব লাগিবতো অকৌ আজি নাহিলে কি কাৰণে নাহিলে তাকে মই চিন্তা কৰি আছিলোঁ স্কুলত

এইবো চাই থাকিলে নহ'ব নহয় ডক্তৰক দেখাব লাগে ভাবিছা নাই নিম বুলি অ' কাইলৈ

কাইলৈ লৈ যোৱা লৈ যোৱা এইবোৰ চাই থকা কথা নহয় দেই আজিকালি বেমাৰবিলাক বৰ ভয়ানক ডাক্টৰৰ ওচৰ চাপ ডাক্টৰৰ ওচৰলৈ যাবই লাগিব তাৰপৰা সেই ধেমাজিলৈ নিবা ন অ' তাত যদি পাৰে পাৰিব নোৱাৰিলে বেলেগলৈ আতঁৰলৈ পঠিয়ালে মানে পইচা পাতি এতিয়া তোমাৰ যোগাৰ আছে নাই অ' হ'ব বাৰু চিন্তা নকৰিবা ল'ৰাটো পঢ়াতো ভাল নহয় আমি সি নহা খতি হোৱা কাৰণে চিন্তাই কৰিছোঁ কেলে নাহিল বুলি মই কিবা এটা সহায় কৰিম বাৰু অ' তুমি কাইলৈ যোৱা যদি কি হা মই ঘৰলৈ আহিলোঁ কামনো কি আৰু আধাখনীয়াকৈ স্কুললৈ ওলাই যাওঁ এতিয়া সেইবোৰ ধান চান আজিকালি কামো ধেৰ নহয় ঘৰত ল'ৰা ছোৱালীও নাই তেনেকৈ অকলে মালিকো যায়গে এফালে কৰি আছোঁ আ অ' অ' হ'ব হ'ব